বিহু আমাৰ তিনিটা বহাগ বিহুত আমি বহাগ বিহুত আমি ফাৰ্চ গৰুৰ বিহুৰ দিনা আমি গৰু গা ধোৱাওঁ তাৰপিছত গৰু গা ধোৱাই বহুতো ফুৰ্টি কৰোঁ গৰু গা ধোৱাবলৈ মাহ হালধি মাহ হালধি আৰু মাখিলতি দীঘলতি পাত ব্যৱহাৰ কৰা হয় তাৰপিছত মানুহ বিহুৰ দিনা মানুহে বিহুৱান লয় গৰু গৰু বিহুৰ দিনাও গৰুক বস্ত্ৰ দিয়া হয় গধূলি যেতিয়া গৰু ঘৰৰ গধূলি ঘৰত অনা হয় তেতিয়া গৰুক ধোৱাবলৈ গৰু ধোৱাবলৈ ধোৱাই ধোঁৱা দিয়ে গধূলি তাৰপিছত ধোঁৱা দিবলৈও বহুত ব্যৱস্থা বহুত ব্যৱহাৰ কৰা হয় তাৰপিছত মানুহ বিহুৰ দিনা মানুহে সৰুৱে ডাঙৰক সেৱা কৰি সেৱা কাঢ়ি সন্মান লয় তাত মানুহ বিহুৰ দিনাও কাপোৰ লোৱা লোৱা হয় মাঘ মাঘ বিহু মাঘ বিহুত আমি ভোগালী বিহু বুলি কওঁ ভোগালী বিহুৰ দিনা বিহুত আমি বহুতো ধেমালি কৰোঁ ভেলাঘৰ বনোৱা হয় তাত খানা খোৱা হয় খানা খাই বহুতো ফুৰ্তি ধেমালিও কৰা হয় তাৰপিছত ভেলা গধূলি জ্বলাই দিয়া হয় কাতি বিহু কাতি বিহুক আমি কঙালী বুলি কওঁ কাতি বিহুৰ দিনা চাকি বন্তি দিয়া হয় গধূলি চাকি বন্তি দিয়া হয় শৰাই দিয়া হয় আৰু কলপুলি পুতি তুলসী তুলসী পুলি ৰুই তাত চাকি দিওঁ তাৰপিছত কাতি বিহুত দিনা মানুহে ঘৰে ঘৰে শৰাই দিয়ে